হয় মই মোৰ লগৰ ডিগ্ৰিধাৰী বহুকেইজনক চিনি পাওঁ তেখেতলোক মোৰ সতীৰ্থ আছিলে তেখেতলোকে ডিগ্রী লাভ কৰি বহুতো ভালেই কাম কৰিছে কিন্তু এটা হিচাপত ক'বলৈ গ'লে অকল ডিগ্রীধাৰীয়েই যে ভাল তাক ক'ব নোৱাৰি কিয়নো শিক্ষাগতা শিক্ষাগত অৰ্হতাতকৈ বাহিৰৰ জ্ঞানৰ বহুত প্ৰয়োজন আনক কিদৰে আচাৰ ব্যৱহাৰ কৰিব লাগে তাৰ শিক্ষাটো থকাতো অত্যন্ত প্ৰয়োজন কিয়নো তেখেতলোকে স্কুলৰ বা কলেজৰ শিক্ষাহে গ্ৰহণ কৰিলে তেখেতলোকে এখন এখন ডিগ্রীৰ চাৰ্টিফিকেটহে পালে কিন্তু তেখেতলোকে মানৱীয়তা গুণ কি তাক ভালদৰে হয়তো বুজি পাবলৈ আজিও বাকী আছে